অঁ হেল্ল' অঁ মাংস দোকানী নহয় জানো অঁ মাংসখিনি বৰ মই ভাল নাপালোঁ বৰ ইমান বেয়া মাংস বোলো পানী চানি দি মেলি মাংসটো একদম গেলা মাংসটো মই ধিল ধিলা আছে মাংসটো এই মই কালিয়ে আনিছোঁ মাংসটো অঁ মই পইচা দিছোঁ মই ভাল মাংস দিব লাগে ইমান বৰ বেয়া মাংস পালোঁ অঁ

বাৰু বাৰু হ'ব বাৰু অঁ বাৰু হ'ব অঁ